ভাৰতীয় মনোৰঞ্জন উদ্যোগ বিকাশৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আমি অনুভৱ কৰা মতে গাঁৱে ভূঞে ৰেডিঅ' আছিল আৰু কিছুমান গাঁৱত ৰেডিঅ' নাছিলে আমাৰ আমাৰ গাঁৱত আছিলে ৰেডিঅ' আমি সৰুৰে পৰা ৰেডিঅ' পাইছিলোঁ ৰেডিঅ' শুনা এটা নিয়মত পৰিণত হৈছিল আমাৰ আৰু ৰেডিঅ' সাধাৰণতে পঢ়ুৱৈ ছাত্ৰ ছাত্ৰীসকলক ৰেডিঅ' বিভিন্ন মানে শিক্ষামূলক অনুষ্ঠান আৰু লগতে মনোৰঞ্জনযুক্ত অনুষ্ঠান আকৰ্ষণীয় হৈ আছিল আৰু আমি সেইবোৰ অনুষ্ঠানত প্ৰায়ে ব্যস্ত আছিলোঁ ৰেডিঅ'ৰ লগে লগে মনোৰঞ্জন উদ্যোগৰ ক্ষেত্ৰত টিভি আহি পৰিল টিভি যেতিয়া প্ৰথম পৰ্যায়ত আহিল তেতিয়া সি মানে চহৰীয়া অঞ্চলতে আছিল আৰু লাহে লাহে গাঁৱৰ অঞ্চললৈ ইঘৰ ইঘৰ সিঘৰকৈ এটা দুটাকৈ টিভি আহিলে এই টিভিৰ প্ৰথম প্ৰচাৰটো বহুলভাৱে হোৱাৰ মূল কাৰণ বুলি মই অনুভৱ কৰোঁ যে আমি জনা মতে ৰামায়ণ আৰু মহাভাৰত চিৰিয়েল চলিছিলে টিভিত তেতিয়া ইমান আকৰ্ষিত হৈছিলোঁ যে আমাৰ গাঁৱত টিভি নাছিল কিন্তু মোক নিজকে এদিন ডাঙৰ দাদা এজনে ভাগীৰ মানে টিহু টাউনলৈকে লৈ গৈছিল ৰামায়ণ চোৱাৰ কাৰণে সেই কথাটো আজিও মনত আছে বেলেগ এঘৰ মানুহৰ তাতে আমি ৰামায়ণ চাইছিলোঁ আৰু যেতিয়া আমাৰ গাঁৱলৈকে আহিল বা বিভিন্ন গাঁৱলৈকে লাহে লাহে টিভি সোমাল তেতিয়াও প্ৰথম পৰ্যায়ত আমাৰ মনত আছে যে এখন গাঁৱত যি এটা চুবাত এটা টিভি আছে চ' গাঁৱৰ সকলোবোৰ মানুহ তাতে আহে আহি চোতালত বহিব বহি চাব পৰাকৈ টিভিটো প্ৰতিষ্ঠা কৰা হয় এইকথাটো ৰেডিঅ' প্ৰথম ওলাওঁতেও হে বোলে তেনেকুৱা আছিল আমাৰ এটা পুৰণা ডাঙৰ ৰেডিঅ' আমি দেখিছোঁ আৰু সেইটো হেনো চোতালত বহি মানুহে শুনিছিল আৰু সেই একেটা পৰ্যায় টিভি প্ৰথম আহোঁতেও হৈছিল যে চোতালত মানুহবোৰ বহে আৰু সন্মুখত বাৰান্দাত টিভিটো থৈ দিয়ে আৰু সেই টিভিটো প্ৰত্যেকে চাই মনোৰঞ্জন কৰিছিলে ইয়াৰ আগতে আকৌ আৰু এটা কথা আছে মনোৰঞ্জন উদ্যোগৰ ক্ষেত্ৰত সেইটো হ'ল চিনেমা চিনেমা চাবলৈ টিভি আহাৰ আগতে চিনেমা হলত গৈছিলোঁ আমি বা আগৰ মানুহে চিনেমা হলত গৈ চিনেমা চাইছিল সেইটো আমাৰ আছিল খুব মানে মানে মনক আলোড়িত কৰা বিষয় আছিল চিনেমা চাম কেতিয়াবা মই কোনটো বয়সত চিনেমা চাবলৈ চহৰলৈ যাব পাৰিম সেইটো আমাৰ চিন্তা আছিল অকণমান ডাঙৰ হোৱাৰ পিছত যাব মন কৰি আমি জোৰ কৰিয়ে যাবলগা হৈছিল চিনেমা চাবলৈ চিনেমা হললৈ গতিকে সেইটো এটা সাংঘাটিক মনোৰঞ্জনৰ বিষয় আছিল যে চিনেমা চোৱা হলত গৈ এই এই সকলোবোৰ কথা মনোৰঞ্জনৰ সকলোবোৰ কথা ক্ৰমে ক্ৰমে বিকশিত হৈ ম'বাইল যেতিয়া ওলাল ম'বাইল ওলোৱাৰ লগে লগে এই মনোৰঞ্জনৰ বিষয়বোৰ সংকুচিত হৈ গ'ল মানে মনোৰঞ্জনটো পাই আছোঁ কিন্তু সমূহীয়া নহৈ ব্যক্তিগতকেন্দ্ৰিক হৈ গ'ল এতিয়া ধৰক ম'বাইলত যিমানবোৰ মনোৰঞ্জন পোৱা যায় তাত সংগী নালাগে অকলশৰেই মনোৰঞ্জন ল'ব পাৰি বা তাত এঞ্জয় কৰিব পাৰি তাত অনুষ্ঠানবোৰ অনুষ্ঠানৰ লগতে বিভিন্ন ধৰণৰ জ্ঞানো ম'বাইলৰ যোগেদি পোৱা গৈছে গতিকে এইটো মনোৰঞ্জনৰ পৰা এখোপ আগুৱাই জ্ঞানৰ দিশলৈকেও এই ব্যৱস্থাবোৰ আগবাঢ়ি গৈছে গতিকে ঠিক ইমানখিনিয়ে মনোৰঞ্জনৰ বিষয়